অঁ ক'চোন আছোঁ এনেই তই অঁ অঁ খালোঁ তই খালিনে নাই অঁ অঁ অঁ অঁ ঠিক আছে অঁ পাৰিলোঁ আমি কঠীয়া অঁ আমি বৰা ধান জহা ধান আইজুং আৰু ৰঞ্জিৎ ধানৰ পাৰিলোঁ তহঁতে পৰা নাই কি হ'ল অঁ অ'

অঁ অঁ অলপ দিব পাৰিম আমাৰতো কৰা আছে ন' আধা আধা নিব পাৰিবি তই কৰাৰ কাৰণে তিনি চাৰি মানত তিনি চাৰি বিঘা মানত কৰিছোঁ তই নিব পাৰিবি তই ইয়াৰে এবিঘামান হ'লেও লৈ যাব পাৰিবি লৈ যাবি তই আহি কিনে

অঁ

অঁ হ'ব দে অঁ হৈছে ডাঙৰ হৈছে হ'ব দে আহিবি অঁ ঠিক আছে অঁ দে